কণ্ঠ ঠিক কৰিবলৈ হ'লে বা কণ্ঠৰ কৰ্কশতা দূৰ কৰিবলৈ হ'লে ভাগৰুৱা যেন লাগিছে ধৰক আপোনাৰ তেতিয়া পানী পানী খাওক গৰম পানী খাব লাগে গৰম পানী খাওঁ মই মাজে মাজে গৰম পানী খাই থাকোঁ আৰু ঠাণ্ডা বস্তু ধৰক খাব নালাগে নাখাওঁ ফ্ৰিজৰ বস্তু বা ঠাণ্ডা তেনেকুৱা নাখাওঁ আৰু কণ্ঠ সুৰক্ষিত কৰিবলৈ হ'লে দৈনন্দিন ৰেৱাজ কৰিব লাগে ৰেৱাজটো কৰি থাকিলে কণ্ঠ ঠিকে থাকে এই এনেকুৱা এইখিনিয়ে আৰু